হয় বৰ্তমান সময়ত মাতৃভাষাৰ যি দুখ লগা অৱস্থাৰ সৃষ্টি হৈছে এইটো অতি পুতৌজনক মাতৃ ভাষা স্কুল মানে আমাৰ অসমীয়া ভাষাৰ স্কুল বন্ধ কৰি ইংৰাজী বিদ্যালয় যেনেদৰে গঢ় লৈ উঠিছে এইটো অতি আচৰ্যকৰ কথা সেয়েহে চৰকাৰে নতুন শিক্ষানীতি অনুসৰি যি মাতৃভাষা শিক্ষা গুৰুত্ব দিয়া সময়তে অসমৰ অনেক মাতৃভাষা স্কুল বন্ধ কৰা বা একত্ৰিকৰণ কৰিছে তাক লৈ কিছু ভালো হৈছে আৰু কিছু দুখ দিয়া বেয়া প্ৰভাৱো পৰিছে সেয়েহে চৰকাৰে এনেকুৱা কিছুমান ব্যৱস্থা হাতত ল'ব লাগে য'ত সকলোৱে অতি উৎসাহেৰে নিজ মাতৃভাষাৰ মানে ইংৰাজী মাধ্যমত ইংৰাজী ভাষাতকৈ আগ্ৰহ লৈ ইয়াক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে আৰু মানে চৰকাৰে বাৰু ইয়াৰ ব্যৱস্থা হাতত লৈয়ে আছে কিন্তু তথাপিতো চৰকাৰৰ লগতে অভিভাৱকসকলেও ইংৰাজী বিষয়টোতকৈ মাতৃভাষাৰ বিষয়টোৰ অধিক গুৰুত্ব দিয়ক অসমত থাকি যদি আমি অসমীয়া ভাষাটোক নিজ ভাষা হিচাপে স্বীকৃতি দিব নোৱাৰোঁ বাহিৰৰ ঠাইত আমি কেনেদৰে নিজ ভাষাটোক সন্মান দিব পাৰিম সেই কথাটো সকলো অভিভাৱকে চিন্তা কৰিব লাগে ময়ো কৈছোঁ আৰু সকলোৱে কৰিব লাগে আৰু ইংৰাজীও লাগে ইংৰাজী নোহোৱা নহয় ইংৰাজীৰ লগতে অন্যান্য ভাষাৰ লগতে নিজ মাতৃভাষাক আগস্থান দিব লাগে সেয়া মই নিজেও অনুভৱ কৰিছোঁ আৰু চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে এই কামটো সু সুফলৰূপে আগবঢ়াই নিয়ে